আমাৰ সম্প্ৰদায়ত এতিয়াও প্ৰচলিত কিছুমান পাৰম্পৰিক কৃষি পদ্ধতিৰ কথা ক'বলৈ হ'লে বছৰৰ পিছত বছৰ ধৰি খেতিৰ পৰিৱৰ্তন হৈছে আমি আগতে যেনেকুৱাকৈ দেখিছিলোঁ আগতে খেতি কৰিবলৈ আমি নাঙলেৰে গৰুযুতি লৈ নাঙলেৰে হাল বাইছিলে তেতিয়া ঘন ঘনকৈ পথাৰত আলি আছিলে আলি থাকিলে আমাৰ পথাৰডৰাত পানী ধৰি ৰাখিব পাৰে পানী ধৰি থাকিলে ধানখিনি ভাল হয় আজিকালি ট্ৰেক্টৰে উন্নত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ট্ৰেক্টৰে বহুত বিঘা মাটি একেলগতে হাল বায় আলি পদূলি নোহোৱাকৈয়ে আমি খেতি কৰিবলৈ লোৱাৰ কাৰণে আমাৰ খেতিবিলাক দিনক দিনে বেছি বেয়াহে হৈ গৈছে আৰু ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰা হয় আজিকালি সাৰ নিদিলে ঔষধ নিদিলে বন নমৰে পোকৰ হেৰিটো বেছি হয় আগৰ দিনত ইমান পোকৰো উৎপাত নাছিলে তেতিয়া আমি একো ঔষধ পাতি ব্যৱহাৰ নকৰাকৈ আমি কিবা গছৰ ঠাল এনেকৈ পুতি থ'লেও বা কেৰাচিন অকণমান বাকি দি থ'লেও ধানডৰাত পোকে নধৰে বুলি আমি আগতে বিশ্বাস কৰিছিলোঁ আজিকালি বিভিন্ন ধৰনৰ ঔষধ আনি আমি স্প্ৰে'য়াৰ কৰিলেহে সেই পোকৰ পৰা আমি পৰিত্ৰাণ পাওঁ সাৰ ঠিক তেনেদৰে আগতে গোবৰ সাৰেই আমি ব্যৱহাৰ কৰিছিলোঁ আজিকালি এই গোবৰ সাৰৰ ঠাইত পচন সাৰ এই ৰাসায়নিক সাৰ আদিৰ বিভিন্ন ধৰণৰ সাৰ দিবলৈ লোৱা হ'ল বৰ্তমান মাটি চহাবৰ কাৰণেও ট্ৰেক্টৰ পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি মাটিবিলাক বেছি দ হোৱাৰ ফলত আমাৰ ধানবিলাক ভাল নোহোৱাহে হৈ পৰিছে পানী দিবৰ কাৰণেও নিজৰ নিজৰ মাটিৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হয় জলসিঞ্চনৰ ব্যৱস্থা আমি মেচিন পুতি লওঁ মেচিন পুতি তাত পাইপৰ সৈতে আমি পানী দিয়াৰ ব্যৱস্থা কৰি লওঁ উন্নত কৃষি পদ্ধতিৰ বাবে আমি পচন সাৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ দিয়া হৈছে তাৰ উপৰিও কীট পতংগ মাৰিবৰ কাৰণে ৰাসায়নিক কীটনাশক দব্য প্ৰয়োগ কৰিছে এনেদৰেই খেতিৰ পৰিৱৰ্তন হৈছে আগৰ দিনত খেতি স্বাস্থ্যৰ কাৰণে স্বাস্থ্যকৰ আছিল গৰুৱে হাল বায় ৰাসায়নিক পদ্ধতিৰে খেতিবিলাক ইমান কৰা হোৱা নাছিলে আজিকালি ৰাসায়নিক পদ্ধতিৰে খেতি কৰাৰ কাৰণে আমাৰ স্বাস্থ্যও হানিকৰ হৈছে